হেল্ল' হয় কেফে মম'ৰ এচিষ্টেণ্ট মেনেজাৰ হয়নে বাৰু অঁ মই চৰাইবাহীৰ পৰা জাহ্ণৱী বাহকে ক'লোঁ অঁ মই খাদ্য বস্তু অৰ্ডাৰ দিছিলোঁ মম' দুই প্লেট চাওমিন এক প্লেট আৰু বিৰিয়ানী এক প্লেট কিন্তু মই ঠিকনাটো ভুলকৈ দি পালোঁ ঠিকনাটো বাৰু সলাই দিব পাৰিবানি অঁ মই ঠিকনাটো ৰৰৈয়া দি পালোঁ কিন্তু এতিয়া মোক চৰাইবাহী তিনিআলিত দিব লাগে মই বাৰু আপোনাক লকেশ্যনটো পঠাই দিম আপুনি মোক ফোন এটা কৰি ক'ব পাৰে অঁ আপুনি আহিলে মোক ফ ফোন এটা কৰি কৈ দিব হ'ব ধন্যবাদ